অঁ এই ৰেখা অঁ আছোঁ ৰ'বা হয় নেকি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ এঘাৰটামানত অঁ অঁ অঁ অঁ অঁ অঁ দিয়া দিয়া পাৰিম দিয়া তুমি কামখিনি শেষ কৰি লোৱা

অঁ আছে ধেৰ লগ ধৰাৰ কাৰণে ভালেই পাইছোঁ মই বাৰু তেনেকুৱা অঁ এই ধেৰ

অঁ অঁ মৰো তেনেকুৱা মকো লাগিব তেনেকুৱা আকৌ ৰেচনৰো কৰিব লাগিব অলপমান অলপ কৰিব লাগিব

অঁ অঁ অঁ অঁ দিয়া দিয়া অঁ যাম দিয়া যাম বুলি কৈছোঁ অঁ অঁ খালো খালো ভাত খোৱা হ'ল অঁ অঁ অ নাই ওলাই গৈছে ওলাই গৈছে

নাই নাই নাই অঁ অঁ অঁ অঁ অঁ তাতেও ল'লে ভাল হয় নেকি ও ও ও অঁ অঁ এই তুমি কাম বনখিনি শেষ কৰি লৈ পেলাই তাৰপিছত মোক ফোন এবাৰ কৰিবা দেই কৰি পেলাই অঁ ফোন কৰি পেলাই ময়ো আকৌ ভাত পানী বনাই পেলাই তাৰপিছত ওলাব লাগিব ভাত চাত বনাই

অঁ এইবিলাক হ'ল ৰ'বা মোচা সাৰা কৰিলোঁ বাৰু এই কাপোৰ কেইখনমান ধুব আছিলে সেইকেইখনো দিলোঁ ধোৱা মিলা হৈ পেলাই তাৰপিছত এতিয়া ৰান্ধা লাহে লাহে যাম আৰু ভাতকিটা ৰান্ধি মেলি অঁ ৰান্ধি মেলি তাৰপিছত অকমান খাই লৈ পেলাই অকমান জিৰাই তাৰপিছত লাহেকে ওলাম আৰু তেনেকুৱা একো দৌৰা দৌৰি দৌৰা দৌৰি নকৰোঁ হাঁ লাহে লাহে যাম আৰু

অঁ অঁ অঁ অঁ অঁ অঁ মানে ল'ৰা ল'ৰি নকৰোঁ আৰু লাহে লাহে যাম আকৌ লাহে লাহে আহিম আকৌ অঁ অঁ অঁ অঁ অঁ ওলাই ওলাই মানে ঘূৰি ঘূৰি ফূৰি চাব পাৰিম না অঁ অঁ অঁ ধুনীয়া পায় আৰু এইটো কাৰণে ভাল লাগে আৰু গৈ পেলাই আৰু লগ এটা হ'লেতো আৰু খুবেই ভাল

ৰাখা দে